মই ভাৱোঁ মহিলাসকলে যে বনোৱা সিজোৱা কৰিব লাগিব সেইটো কোনো কথা নহয় পুৰুষসকলেও বনোৱা সিজোৱা কৰিব পাৰে এখন ঘৰত যেতিয়া পুৰুষ মহিলা ল'ৰা ছোৱালী চবেই খাবলগীয়া হয় এতিয়া ধৰক পুৰুষ মহিলাই অকল যে বনাই দিব খাম বুলি ভাবিলেও নহ'ব কেতিয়াবা ধৰক মহিলা এগৰাকী থাকিলে পুৰুষ যদি তিনি চাৰিজন থাকে মহিলাগৰাকীও অসুবিধা হ'ব পাৰে তেতিয়া পুৰুষেও অকণমান সহায় কৰিব পাৰে ধৰক পাচলি কাটি বা বনোৱা সিজোৱা কৰিব পাৰে আজিকালিতো ধৰক ল'ৰা ছোৱালী ৰুমত বা হোষ্টেলত থাকে দূৰৈত দূৰৈত হওক চাকৰি থাকিলে পুৰুষবিলাক দূৰত থাকিবলগীয়া হয় তেওঁলোকেতো নিজে বনাই খাব লাগিবই তাতটো ধৰক মহিলাই বনাই দিব নোৱাৰে আজিকালিতো ধৰক গেছৰ ব্যৱহাৰ কৰে জুই জ্বলাব নালাগে তাতে ধৰক জুইৰ কোনো প্ৰয়োজনে নাই গেছটো ব্যৱহাৰ কৰিলে তাতে কাটি মেলি তাতে বাছ ভাতকেইটা উঠাই দিলে বা চবজী বনালে তেনেকে কৰিয়ে খাব পাৰে বনোৱা সিজোৱা পুৰুষে যদি কৰিব পাৰে তেতিয়া কোনো তেওঁলোকৰ বিপদত নপৰে কিবা এটা কৰি হ'লেও তেওঁলোকে ধৰক খাব পাৰে আমাৰ পৰিয়ালত ধৰক মতা মাইকী চবে বা বনোৱা সিজোৱা কৰে মোৰ ঘৰতো ধৰক তিনিজন আছে ময়ো বনাও মোৰ হাজবেণ্ডেও বনাই মোৰ ল'ৰায়ো সহায় কৰে চবজি কাটি দিয়ে মোৰ অসুবিধা হ'লে তেতিয়া হাজবেণ্ডেও বনাই ল'ৰায়ো বনাই মই ভাবোঁ যে পুৰুষ মহিলা চবে এইটো বনোৱা সিজোৱা কৰাতো ভাল বুলি ভাৱোঁ আমাৰ পৰিয়ালতো বনাই বা আমাৰ ঘৰতো বনায়